মই মাজুলীৰে মানুহ মাজুলীৰ পানী কিছুমান খেল আছে সেই খেলবোৰ হ'ল আপোনাৰ নাৱত খেলিব পাৰি আৰু ওলোটাকে সাঁতুৰিব পাৰি তলমুখেও সাঁতুৰিব পাৰি পানীৰ লগত আৰু কিছুমান কলৰ ভোৰ বনায় তাৰ পৰাও খেলিব পাৰি আৰু তাত কিছুমান কাগজৰ নাও বনায়ো তাত এৰি পেলাই খেলিব পাৰি তেনেকুৱা খেল কিছুমান কৰিব পাৰি পানীত